মোৰ বাগিচাত মই ডাঙৰ ডাঙৰ গছ ৰুওঁ ফুলনি ফুল ৰুওঁ নাৰ্চাৰীৰপৰা ফুল গছ কিনি আনোঁ ফুল কিনি আনোঁ তেনেকৈ মই ফুলনি বাগিচা পাতিছোঁ গছৰ বাগিচা পাতিছোঁ বাৰীত ডাঙৰ ডাঙৰ গছ পুলি বিচাৰি বিচাৰি মই বাগিচাত গছ পুলি ৰুইছোঁ আৰু নাৰ্চাৰীৰপৰা আনিও মই বাগিচাত ৰুইছোঁ কিনিও আনোঁ ফুৰিবলৈ গ'লেও মই ফুল পালে কিনি আনোঁ আৰু ক'ত য'তে যাওঁ মুঠতে মই নাৰ্চাৰীৰ কাৰণে বহুতো যত্ন কৰি মই গছ বিচাৰি বিচাৰি আনি বাগিচাতে ৰুওঁ